দহ ন দুহেজাৰ তেইছ এঘাৰ ন দুহেজাৰ তেইছ ওঠৰ ন দুহেজাৰ তেইছ একৈছ ন দুহেজাৰ তেইছ তেইছ ন দুহেজাৰ তেইছ